খেলক নিজৰ কেৰিয়াৰ হিচাপে কাৰণবোৰ

খেলক নিজৰ কেৰিয়াৰ হিচাপে বাচি লোৱাৰ বহু মানুহ চিনাকি আছে তাৰে ভিতৰত আমাৰ গাঁৱতো বহুতকেইজন আছে খেলাৰ প্ৰতি আগ্ৰহী মানুহ তেখেতলোকে বহু আগৰে পৰা খেলাৰ প্ৰতি অশেষ চেষ্টা কৰি আছে যাৰ ফলত

উন্নতিও লাভ কৰিছে বহু আগবাঢ়িও গৈছে তেখেতলোককে দেখি ময়ো উৎসাহিত হৈছোঁ আৰু খেলাৰ প্ৰতি মনোযোগ দিছোঁ খেলটো মোৰ নিজৰ বহুত প্ৰিয় মই খেলটো বহুত ভাল পাওঁ কাৰণ খেলিলে মানুহৰ শৰীৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে যাৰ কাৰণে মই খেলটো পচন্দ কৰোঁ আমাৰ গাঁৱত বহুতকেইজন আছে যেনে জগতদা আছে আৰু আমাৰ পৰিয়ালৰ এজন খুৰা মিদুল নাথ বুলি খুৰা তেখেতে খেলত বহু আগ্ৰহী

খেলিবৰ কাৰণে ল'ৰা ছোৱালী গোটাই আনি ফিল্ডত খেল খেলায় তেখেতক মই বহু ভাল পাওঁ কাৰণ তেওঁ খেলৰ প্ৰতি বহুত গুৰুত্ব দিয়ে যিকোনো এখন খেল অনুষ্ঠিত কৰিলে তেখেতে খেলখনৰ আৰম্ভণিৰ পৰা শেষলৈকে বক্তৃতা প্ৰদান কৰে খেলখন উৎসাহিত কৰি তোলে নিজৰ ভাষনৰ যোগেদি বহু কথা কয় আৰু ভালো লাগে তেখেতক কাৰণ কিয়নো তেখেতে খেলৰ প্ৰতি ইমান যত্ন লৈছে যেতিয়া এদিন নহয় এদিন

আমাৰ অঞ্চলটো আগবঢ়াই নিব বুলি আশা কৰোঁ আৰু আমাৰ অঞ্চলত এনেকুৱা এজন ল'ৰা আছিল যিজনক মই গুৰু বুলিয়ে মানো আৰু বহুত ল'ৰাই তেখেতৰ ওচৰত দৌৰ প্ৰেক্টিচ কৰিবলৈ দৌৰৰ ট্ৰেইনিং ল'বৰ কাৰণে আহে আৰু ময়ো গৈছিলোঁ এটা সময়ত কষ্ট হয় তেখেতে তেখেতে বহুত কষ্ট কৰে দৌৰে কিন্তু তাৰ ফলো পাইছিলোঁ ভাল ফলে পাইছিলোঁ তাৰ আৰু এতিয়াও দৌৰি আছোঁ তেখেতৰ লগতে তেখেতৰ নাম হৈছে খগেন্দ্ৰ সোণোৱাল তেখেতৰ ঘৰ হৈছে নটাবাৰীত তেখেতে ইণ্ডিয়ান আৰ্মীত চাকৰি পোৱাৰ পিছতো খেলৰ কাৰণে দৌৰ খেলিবৰ কাৰণে চাকৰি এৰি দৌৰিবলৈ আগবাঢ়ি আহিছিল আৰু আমি স্কুলত যেতিয়া পঢ়ি আছিলোঁ স্কুলত বিভিন্ন ধৰণৰ খেল ধেমালি পাতে সেই খেল ধেমালিত আমি অংশগ্ৰহণ কৰোঁ খেলোঁ ধূলোঁ পুৰস্কাৰো অৰ্জন কৰোঁ আৰু সেই পুৰস্কাৰ যে আমি যেতিয়া খেলখন খেলাৰ পাছত উত্তীৰ্ণ হওঁ বা খেলখনত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যন পোৱাত সফল হওঁ তেতিয়া মনটো ইমান ভাল লাগে যে বুজাব নোৱাৰোঁ আৰু যেতিয়া আমি খেলখন আৰম্ভ হ'বলৈ যাওঁতে এনেকুৱা লাগে বহুত ভয় লাগে মানে যে দৌৰিম এতিয়া আৰু দৌৰিবলৈ আৰম্ভ কৰোঁতে যে দৌৰত নাপাম এনেধৰণৰ বহুত চিন্তা আহে কিন্তু এই চিন্তা কৰা উচিত নহয় এইটো ভাবিব লাগে যে মই শেষৰ স্থানৰলৈকে জী জান লগাই দৌৰিম তেতিয়াহে আমি খেলখন উত্তীৰ্ণ হ'ম শিক্ষাৰ্থীসকলে খেলত অংশগ্ৰহণ কৰে সকলোৱে কৰে কিন্তু কিছুমান আছে খেলৰ প্ৰতি আগ্ৰহী নহয় কিন্তু মই আগ্ৰহী কাৰণ আগ্ৰহী কৰি তুলিছিলে মোৰ ঘৰৰ মানুহবিলাকে কৈছিলে তই খেলা ধূলাত ভাল খেল সেইকাৰণে মই খেলা ধূলাৰ প্ৰতি অতিকৈ মনোযোগ দিওঁ আমাৰ গাঁৱৰ বহুতকেইজন মানুহ আছে যিসকল খেলা ধূাৰ প্ৰতি আগ্ৰহী আমাৰ পৰিয়ালে বৰত্তাহঁতো আছে খুৰাহঁতো আছে এখেতলোকেও খেলি আহিছে আৰু তেখেতলোককে দেখি মোৰ খেলাৰ প্ৰতি উৎসাহিত হওঁ আৰু তেখেতসকলক ৰেচপেক্ট কৰোঁ আৰু এই খগেন্দ্ৰ সোণোৱাল দাদা তেখেতে খেলৰ প্ৰতি বহুত মনোযোগ দিছিলে আৰু লোককো দিয়াইছিলে আমি তেখেতৰ ওচৰত দৌৰিবলৈ যাওঁ ৰাতিপুৱা আবেলি তেখেতে প্ৰথম আমাক ৰানিং কৰায় ৰানিং কৰাই পিনি এক্সাৰচাইজ কৰা এক্সাৰচাইজ কৰাই হোৱা পাছত চাৰিশ মিটাৰ এশ মিটাৰ দুশ মিটাৰ দৌৰাই সপ্তাহটোত সপ্তাহটোত সাত দিনৰ ভিতৰত এদিন ৰেষ্ট থাকে দেওবাৰৰ দিনাখননি

বাকী ছদিনে আমি প্ৰেক্টিছ কৰিব লাগে প্ৰথম দিনাখনি গ'লোঁ ৱাৰ্ম আপ কৰিলোঁ এক্সাৰচাইজ কৰিলোঁ আৰু চাৰিশ মিটাৰ এশ মিটাৰ এনেকৈ দৌৰাৰ পাছত ষ্ট্ৰেচিং কৰিলোঁ ইষ্ট্ৰেচিং কৰাৰ কৰোঁতে ইষ্ট্ৰেচিং কৰিব লাগে কাৰণ ইষ্ট্ৰেচিং কৰাৰ পাছত মানুহৰ পাচদিনাখনি যিটো ছাইড ইফেক্ট হয় বিষ যে হয় দৌৰাৰ পাছত সেই বিষটো নাথাকে ষ্ট্ৰেচিং কৰিলে ষ্ট্ৰেচিঙৰ বহুতকেইটা নিয়ম আছে এইবিলাক আজিকালি ইণ্টাৰনেটত পোৱা যায় ষ্ট্ৰেচিং কেনেকৈ কৰে ৱাৰ্ম আপ কেনেকৈ কৰে ৱাৰ্ম আপ মানে হৈছে শৰীৰটো গৰম উঠোৱা এইটো এটা ঠিক কথা ভাল কথা ৱাৰ্ম আপ মানুহে কৰিব লাগে ৱাৰ্ম আপ কৰিলে স্বাস্থ্যও ভালে থাকে এইটো এটা শাৰীৰিক ব্যায়াম আৰু ইষ্ট্ৰেচিঙো এটা শাৰীৰিক ব্যায়াম তাৰ লগতে বাকী দৌৰাটো হৈছে এইটো

প্ৰেক্টিছ এইটো কৰিলেহে আমি খেলত সফলতা অৰ্জন কৰিব পাৰোঁ প্ৰেক্টিছ কৰিলেহে আমি সফল হ'ম আৰু ইংলিছত এাৰ কথা আছে প্ৰেক্টিছ মে'কছ মেন পাৰ্ফেক্ট কাৰণ প্ৰেক্টিছ কৰিলে এজন মানুহ পাৰ পাৰ্ফেক্ট হ'ব মোৰ বক্তব্য ইমানেই ধন্যবাদ আপুনি সুধা প্ৰশ্নৰ উত্তৰবোৰ মই দিছোঁ ধন্যবাদ